সেইদিনা আছিল নৱেম্বৰ মাহৰ একৈছ তাৰিখ মোৰ ছোৱালী পাখিৰ সেইদিনা আছিল ৰেডিঅ' চেণ্টাৰত অ'ডিছ্য়ন তাইক থ'বলৈ দেউতাক গ'ল চান্দমাৰীলৈ ৰেডিঅ' চেণ্টাৰলৈ গৈ তাইক বহাই তাইক বহালে তাই আহিল প্ৰায় চাৰি পাঁচ ঘণ্টা এনেকৈ গৈছিলে আৰু বহুত দেৰি হ'ল তাতে তাৰ পৰা ইহঁতে চাহ পানী খালে তাৰ পিছত চানমাৰীৰ এখন ৰেষ্টুৰেণ্টত মোৰ হাজবেণ্ডে খালে এখন নিমকী আৰু একাপ গাখীৰ দিয়া চাহ খায় আহি পালে তেতিয়া সন্ধিয়া প্ৰায় চাৰে ছটা সাতটামান বাজিছে আৰু আহি পাওঁতে ঠাণ্ডাৰ দিন তেখেতে মোক ক'লে মোৰ গাটো ভাল লগা নাই মোক একাপ চাহ দিয়া মই শুই যাওঁ বহুত ঠাণ্ডাও লাগিছে মই একাপ চাহ দিলোঁ তেওঁ চাহখিনি গোটেই নাখালে গাটো বহুত বেয়া লগা বুলি কৈ তেওঁ শুই দিলে শুই দিয়াৰ পিছতে মই মোক ক'লে মোক কাপোৰ আৰু আৰু কেইখনমান কাপোৰ দিয়া মই ব্লেংকেট দিলোঁ ব্লেংকেট দি দি মই চাৰি পাঁচখনমান ব্লেংকেট দিলোঁ তেখেতৰ বহুত ঠাণ্ডা লাগিছে তাত হাত ভৰি ঠাণ্ডা হৈ গ'ল তাৰ পিছত মই জ্বৰ চালোঁ জ্বৰ উঠিছে কিজানি জ্বৰ চালোঁ জ্বৰ প্ৰায় তিনি পাইছে হাণ্ডেড তিনি তাৰ জ্বৰৰ টেবলেট খোৱালোঁ নাই জ্বৰটো নাথামে তাত প্ৰায় দুঘণ্টামান পিছত জ্বৰটো থামিলে দুয়ো ৰৈ গ'ল আৰু তাই আগ ৰাতি প্ৰায় দুটামান বাজিছে তেতিয়া তেওঁ ক'লে মোৰ বমি বমি বমি লাগিছে পেটটো বেয়া লাগিছে তাৰ পৰা বমি পায়খানা দুয়োটাই হ'ল ৰাতি প্ৰায় চাৰিটামান বজাত তেওঁ বহুত দুৰ্বল হৈ গ'ল এতিয়া মোৰ ঘৰত আছে মোৰ ডাঙৰ ছোৱালী আৰু মোৰ সৰু ছোৱালী সৰু ছোৱালী যেতিয়া তাই ক্লাছ ছিক্সত পঢ়ি আছে আৰু ডাঙৰ ছোৱালী তাই ডিগ্ৰীৰ ফৰ্থ ছেমবাৰ ফৰ্থ ছেম পঢ়ি আছে গতিকে মই এতিয়া কি কৰিম ঘৰত বেলেগ মানুহ নাই ৰাতিটো এনেকৈ কটাই ৰাতিপুৱা তেখেতক মই ফাৰ্মাচীৰ পৰা কৈ এনেকৈ ঔষধ আনিলোঁ আনোতে বমিটো কমিল কিন্তু পায়খানাটো হৈ আছিল মানুহজন বেছি দুৰ্বল হৈ গ'ল তাৰ পৰা দছটামান বজাত তেখেতে অকণ ভাল পালে বমি পায়খানাটো তাৰমানে কমিলে কিন্তু মানুহজন বহুত দুৰ্বল হৈ গ'ল তাৰ পিছত আবেলি মই তেওঁক গে'ট হস্পিতেললৈ লৈ গ'লোঁ ডাঙৰ ছোৱালীৰ লগত সৰু ছোৱালীৰ পৰীক্ষা ইফালে ষ্টাৰ্ট হৈছে তাইক ওচৰৰ এঘৰত থৈ মই গে'ট হস্পিটেলত লৈ গ'লোঁ লৈ যাওঁতে তেখেতসকলে ক'লে এটা দুটা চেলাইন ল'লে ঠিক হৈ যাব তাত মই বোলো এতিয়া ৰাতি অনা নিয়া কৰি থকাতকৈ আমি ৰাতিটো থাকি দিওঁ সেইবুলি কৈ মই ওচৰৰ মানুহ এজনৰ মানুহ ঘৰৰ ক'লোঁ মই সৰু ছোৱালীজনীক ৰাখি দিব আপোনালোকে পিছদিনা তাইক স্কুলত থোৱাৰতো ব্য়ৱস্থা কৰিব তাইৰ যিহেতু পৰীক্ষাটো আছে তাই পৰীক্ষাটো দিব সেই ডাঙৰ ছোৱালীয়ে আৰু মই এনেকৈ ৰুম এটা লৈ থাকিলোঁ আৰু তেওঁলোকে বেড দিলে দি তেওঁলোকে আঠমান বজাত বেড ল'লোঁ আৰু লৈ নটা বজাত তেওঁলোকে ক'লে চিৰিয়াছ পেচেণ্ট এতিয়া আই চি ইউত লৈ যাওঁ আমি তেতিয়া মোক ক'লে যে আপোনালোকে আপুনি ধৈৰ্য ধৰিব লাগিব যে মই সুধিলোঁ যে কি হৈছে মোৰ এইফালে ভৰি হাত কঁপনি উঠিছে মই বেলেগ মানুহ নাই মই ইমানখিনি হয় বুলি ভবাওঁ নাছিলোঁ তাৰ পিছত মই ছোৱালীজনী মানে মোৰ ছোৱালী আছে সেই বুলি মই ডাঙৰ মাইনাক মাতিলো ডাঙৰ মাইনাক ডাক্টৰে কলে যে তেখেতৰ হেৰি হৈছে পটেছিয়াম বহুতখিনি কমি গৈছে তাৰ পিছত ডাঙৰ মাইনাই তাই ক'লে কি পটেছিয়ামটো কমিবই এতিয়া যিহেতু ড্ৰীহাইড্ৰেচন হৈছে গতিকে ড্ৰীহাইড্ৰেচন হ'লে পটেছিয়াম কমিব নোৱাৰে তেতিয়া তেখেতে ক'লে নহয় এইটো এনেকুৱা হৈছে আপোনালোকে ধৈৰ্য ধৰক আমি এতিয়া আই চি ইউত লৈ যাম ৰাতিটো অবজাৰভেশ্বনত ৰাখিম তেনেকৈ ক'লে তাৰ পিছত তাই ক'লে নহয় এতিয়া নিব নোৱাৰে মই অলপমান মই দুই এজনক সোধোঁ যে যিহেতু আমাৰ বেলেগ গাৰ্জেন আছে তাই দুজনমানক দি দিলে তেওঁলোকৰ ৰীপৰ্টবিলাক দিয়াত মাৰ সেই মোৰ বন্ধু এজন তাৰ লগৰ দুজন হেৰি তাৰ লগৰে এজন দাদা আৰু তেখেত জি এম চিৰ মেডিচিন মেডিচিনৰ ডাক্টৰ আৰু তেখেতক দিলে এপ'লোৰ ডাক্টৰ এজনক দিলে গে'ট হস্পিটালৰ মালিকক দিলে গোটেইখিনি ৰীপৰ্ট দিলে পাঁচজনমান ডাক্টৰক আৰু তেওঁলোকে ক'লেতো একদম ভুল ৰীপৰ্ট আহিছে আপোনালোকে আকৌ চেক কৰক যেতিয়া চেক কৰিলে তেওঁলোকে দেখিলে যে তেখেতৰ এইটো বেছি হোৱা নাই কমিহে আছে ফাইভ পইণ্ট থ্ৰী পইণ্ট ফাইভ আছে গতিকে বিৰাট ডাঙৰ এটা হেৰি যদি এনেকৈ তেওঁক তাৰ মানে আমি ট্ৰিটমেন্ট কৰিলোঁ হয় হয় কি হ'ল হয় ভগৱান জানে আৰু তথাপিটো তেওঁলোকে আই চি ইউত লৈ গ'ল পেচাৰ ল' থকা বুলি কৈ পেলাই লৈ গৈ পাঁচ দিন আই চি ইউত ৰাখিলোঁ গতিকে এই এইখিনি সময় মোৰ জীৱনৰ কাৰণে এতিয়ালৈ স্মৰণীয় দিন হৈ আছে আৰু